ভাই ভনী বুলি ক'লে মোৰ ভণ্টি এজনী আছে মোতকৈ আঠ বছৰে সৰু তাই গতিকে যিহেতু এ আমাৰ মাজত বয়সৰ ব্যৱধানটো বেছি সেইকাৰণে কিছুমান ক্ষেত্ৰত কিছুমান মতত মিল থাকে কিছুমানত অমিল থাকে বাৰু তাই যিহেতু সৰু হৈ আছে গতিকে তাইৰ কিছুমান বস্তু যেনে পঢ়াৰ মাজতে আহি কয় খেলোঁ ব'লা কিন্তু পঢ়াৰ মাজততো আৰু মই খেলিব নোৱাৰোঁ বা তেনেকুৱা ধৰণৰ কিছুমান তাইৰ কিন্তু কিছুমান বস্তু মিলেও কিছুমান বস্তু তাইক বাহিৰা কথা কিছুমান ক'লে দেশৰ বিষয়ে ক'লে বা আন কিছুমান বস্তু চিনাকী কৰাই দিলে তাই ভালদৰে বুজে তেনেকুৱা কিছুমান ক্ষেত্ৰত মনৰ মিল থাকে মতৰ মিল থাকে তদুপৰি তাইও মোৰ দৰে নাচ গান কৰি ভাল পায় গতিকে দুয়ো দুয়োকে তাই মোক কিবা এটা নাচ শিকায় কেতিয়াবা ৰীলচ্ত চাই কিনে আৰু মইও তাইক কিবা কেতিয়াবা শিকাওঁ তেনেকৈ দুয়ো মিলি জুলি থাকোঁ কিতাপ পঢ়োঁ সাধুকথাৰ কিতাপ মই কিবা মই ইংলিছৰ কেতিয়াবা কিতাপ পঢ়ি তাইক সেইটো অসমীয়াত ট্ৰাঞ্চলেট কৰি বুজাই দিওঁ তাই ক'ৰবাত কিবা এটা শিকি আহিলে সেইটো মোক কয় তদুপৰি মই কলেজত পঢ়োঁ তাই স্কুলত পঢ়ে স্কুলৰ পৰা আহি তাই স্কুলত কি কি হ'ল গোটেই দিনটোৰ গোটেইমখা কথা মোক কয় মইও কলেজত কেনে আহি পাইছোঁ নতুন পৰিৱেশটোৰ লগত কেনেকৈ আছোঁ সেইবিলাক কথা কওঁ তেনেকৈয়ে আৰু ভালকৈ আছোঁ